মই বৰ্তমান ন'কিয়া ফোনৰ চাৰ্জাৰ ইউজ কৰি আছোঁ এতিয়ালৈকে কোনো ধৰণৰ অসুবিধা হোৱা নাই বিশেষকৈ মই ফোনটো কিনোতেই চাৰ্জাৰডাল লগত অহা হয়